হয় হয় কৈছোঁ কওকচোন হয় হয় ময়ে কৈছোঁ কওকচোন হয় হয় হয় হয় পাৰিছোঁ পাৰিছোঁ দিয়কচোন কওকচোন

হয় কি লাগিছিলে আপোনাক হয় নেকি

অঁ কেনেকুৱা ধৰণৰ বা লাগিছিলে বানাৰসী শাড়ী টাইপ ন আমাৰতো ইয়াততো অকণ মানে ৰেটতো অলপ বেছিকে আছে মানে বানাৰসী শাড়ীতো ইমান কম দামত পোৱা নাযায় নহয় জানো বানাৰসী শাড়ীটো আপোনাৰ পোন্ধৰশৰ পৰা আৰম্ভ হয় পোন্ধৰশ মানে হয় মানে পোন্ধৰ অঁ হয় তেতিয়াতো আপোনাৰ চাগে তিনি হেজাৰমান তেনেকুৱা ধৰণৰ পৰি যাব আপোনাৰ অলপ যদি হেভী আপুনি ইচ্ছা বিচাৰে

হয় হয় তেনেকুৱা যদি আপুনি অলপ বেছি ধুনীয়া গৰ্জিয়াচ শাড়ী যদি আপুনি বিচাৰে বেছি ছমকীলা টাইপ তেতিয়াহ'লে আপোনাৰ অলপ ৰেটটো মানে বেছি পৰি যায় নহয় বেনাৰসী শাড়ীতো তেনেকুৱা কমোৱা নহয় ন আপুনিতো জানেই বেনাৰসী শাড়ী কিমান মানুহৰ বাবে হেৰি হয় বিয়া বাৰুত দেখোন পিন্ধেই যিহেতু সেইটো কাৰণে ৰেটতো অলপ হেৰি কৰিব নোৱাৰি আপুনি যদি তাৰ কম দামত বিচাৰে তেতিয়াহ'লে পোন্ধৰশ মানৰ পৰা পাব আৰু কিন্তু অলপ মানে হেৰি হয় আৰু কালাৰটো অলপ হেৰি টাইপ পাব বা ইমান মানে আপুনি যোনটো গৰ্জিয়াছ বিচাৰিছে নাই তিনিহাজাৰ তলতটো তেনেকে হ'ব নোৱাৰে বানাৰসী শাড়ী এনেকুৱা ৰঙাত আপুনি যেনেকুৱা ধৰণৰ কৈছে নাই তিনি আপুনি বেলেগ বস্তু লওক তেতিয়া আপোনাক মই হেৰি কৰিব পাৰিম কিন্তু মানে শাড়ীটো তেনেকে মই বাৰ্গে মানে কমত দিব নোৱাৰোঁ তিনিহেজাৰৰ তলত মানে দিবই নোৱাৰিম হয় নেকি ঠিক আছে দিয়ক তেতিয়া আপুনি দুখনমান যদি লয় তেতিয়াহ'লে কমাব পাৰিম দিয়ক আপুনি আহিবছোন আমাৰ তাত ঠিক আছে দিয়ক পৰাপক্ষত মই যিমানখিনি পাৰো কমাম দিয়ক আপোনাক আপুনি আহি থাকে যিহেতু আমাৰ এয়া দহটা বজাৰ পৰা খোলে আমাৰ দোকান আপুনি আহি যাব দহটা বজাৰ পৰা ৰাতি ছয়টালে অঁ ঠিক আছে দিয়ক আহিব দিয়ক ঠিক আছে ন ৰাখিছোঁ দিয়ক